হয় মই বাইদেউ ৰুম বিচাৰি আছিলোঁ আপোনালোকৰ গেটত টু লেট লগা দেখা পালোঁ খালি আছে নেকি বাৰু মোক ৰুম মানে ফ্লেট আপোনাৰ আপোনাৰ কেনেকুৱা ধৰণৰ ৰুম আছে মানে আৰু

আচাম টাইপৰটো কেনেকৈ মোৰ টু বি এইচ কে হ'লেও হ'ব সৰু ফেমিলি আমি অঁ

ফিফটিন থাউজেণ্ড বহুত বেছি দেখোন দামটো তাতে হেৰি হয় নেকি অঁ তাতেই ফিফটিন থাউজেণ্তে হেৰি আপোনাৰ ইলেক্টিচিটি হয় বাৰু মই আপোনালোকে গৈ হয় আৰু পানী

তেতিয়াহ'লেতো বহুখিনি হ'বগৈ মই যদি ফ্লেটটো লওঁ পানী হয় পানী কি টুৱেণ্টি ফ'ৰ আৱাৰ্ছ পানী থাকেনে

হয় নেকি অঁ মই তেতিয়াহ'লে আপোনাৰ অঁ মই আহিম আহিম আহি আপোনাৰ ৰুমকেইটা চাওঁচোন আচাম টাইপৰটোও চাম মই আচাম টাইপৰ ৰুমটোও চাম আৰু আপোনাৰ ফ্লেটটোও চাম আপোনাক কোনদিনা আহিলে মই লগ পাম হয় নেকি হয় হয় ঠিক আছে তেতিয়াহ'লে মই দেওবাৰে আহিম আপুনি আপোনাক ফোন কৰিম আহি পেলাই ঠিক আছে দিয়ক থেংক ইউ